আজিকালি আমাৰ ল'ৰা ছোৱালীবিলাকে বহু সময় কাৰ্টন চাই কটাব বিচাৰে কাৰণ তেওঁলোকে কাৰ্টনৰ অবিহনে যেন জীয়াই থাকিবই নিবিচাৰে কাৰ্টন চাই চাই তেওঁলোকে পঢ়া শুনা পঢ়া শুনাৰ প্ৰতি পঢ়া শুনাৰ কৰিবলৈ মন নকৰা যেন অনুভৱ হয় কাৰ্টন চাই চাই তেওঁলোকে গোটেই সময়খিনি পাৰ কৰাব বিচাৰে আৰু কাৰ্টনৰ চাই তেওঁলোকে কাৰ্টনৰ অবিহনে যেন তেওঁলোকৰ অন্য একো কামেই নাই সেয়েহে তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰতো বহুতো প্ৰভাৱ পেলাইছে যিটো সময় ক'ভিডৰ সময়ত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যেতিয়া অনলাইন ক্লাছ কৰিবৰ কাৰণে মোবাইল প্ৰত্যেকৰ হাততে তুলি দিয়া হৈছিল সেই সময়ত অনলাইন ক্লাছ কৰিবলগীয়া হৈছিল তাৰ পিছৰে পৰা ছাত্ৰ ছাত্ৰীসকলৰ অমনোযোগিতা পঢ়া শুনাত অমনোযোগিতা দেখা যায় কাৰণ তেওঁলোকে মোবাইলৰ কাৰ্টন চাই সময়টো পাৰ কৰিব বিচাৰে আৰু সময়মতে খোৱা লোৱা কৰিবলৈ পাহৰি যায় আৰু মানুহৰ লগত কথা বতৰা কমি যায় খেলা ধূলাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিবলৈ মন নকৰে যেন কাৰ্টনটো চায়ে তেওঁলোকে সময়খিনি পাৰ কৰিব বিচাৰে যিহেতু আজিৰ যুগৰ প্ৰতিটো ল'ৰা ছোৱালীয়ে মোবাইলৰ কাৰ্টুনৰ প্ৰতি বেছি নিচা দিয়া দেখা যায় সেয়েহে তেওঁলোকৰ মনৰ পৰা কাৰ্টনটো কেনেকৈ আঁতৰাব পাৰি তাৰ ওপৰত অভিভাৱকসকলে অকণমান চকুত দি দিয়াতো বাঞ্ছনীয় যিহেতু কাৰ্টুনৰ চাই চাই তেওঁলোকৰ কাৰ্টন চাই চাই যিহেতু তেওঁলোকৰ পৰীক্ষাৰ ৰিজাল্ট ভাল কৰা দেখা ভাল ফলাফল দিয়া দেখি দেখা ভাল ফলাফল দিয়াত অমনোযোগিতা দিয়া দেখা গৈছে সেয়ে তেওঁলোকৰ ইয়াৰ প্ৰতি সেয়ে তেওঁলোকক কাৰ্টুনটো কমাই চাবৰ বাবে আৰু কমাই চাবৰ বাবে অভিভাৱকসকলে নিজেই সচেতন হোৱা উচিত আজিকালি ল'ৰা ছোৱালীয়ে শুই উঠিয়ে পঢ়াৰ পৰিৱৰ্তে মোবাইলটোহে বিচাৰি ফুৰে যেন মোবাইল নহ'লে তেওঁলোকে এক সময়ো অতিবাহিত কৰিব নোৱাৰে